হয় কাক বিচাৰিছে হেল্ল' কাক বিচাৰিছে হয় হয় হয় কওক হয় হয় হয় ঘৰতে আছোঁ হয়

অঁ অঁ অঁ হয় হয় ময়ো শুনিছোঁ অঁ হয় হয় হয় হয় হয় নেকি বা বঢ়িয়া কথা অঁ অঁ হয় নেকি বিৰাট ভাল কথা বহুত ধন্যবাদ হয় হয় এতিয়া এতিয়া মানুহ কিমান অঁ হয় নেকি অঁ বাছখন অঁ অঁ

অঁ অঁ হয় হয় হয় নেকি

হয় নেকি অঁ

ঠিকে আছে অঁ হয় হয় হ'ব দিয়ক মই কিমানজন যোগাৰ কৰিব লাগিব মানুহ হয় নেকি তেতিয়াহ'লে আমাৰ পৰিয়ালটো হ'লেই হ'ব অঁ অঁ অঁ অঁ অঁ ঠিকেই আছে দিয়ক হয়

অঁ হয় দিনকটীয়া হ'লে ভালেই আৰু অঁ অ অঁ

হয় ঠিকেই আছে দিয়ক ভালেই লাগিল হয় হ'ব আমিও যাম